আমি প্ৰথম প্ৰায় দহ বছ বছৰমান বয়সতেই আমি দুই চাৰিটা লগবৰীয়াৰ লগত এটা জানত শিকিছিলোঁ যদিও প্ৰথমবাৰত সাঁতুৰিবলৈ ভয় লাগিছিল কাৰণ পানী অলপ দ আছিল কিন্তু লগৰীয়াকেইটা বেছি কৈ সাঁতুৰিব জানে মই যিহেতু অলপ কম জানো তেতিয়া অলপ দ পানী আছিল যিহেতু আমি তল যোৱা সমান পানী আছিল তাতেই অলপ লাহে লাহে সাঁতুৰিলোঁ সাঁতুৰি সাঁতুৰি শিকিলোঁ সেনেকৈ এদিন শিকিলোঁ দুদিন কৰিলোঁ তিনিদিন তেনেকৈ প্ৰায় এসপ্তাহমান শিকাৰ পিছত ধুনীয়াকৈ পাৰি গ'লোঁ আৰু সাঁতোৰ শিকিবলৈ যিটো প্ৰথম দিনাই নোৱাৰি অলপ কষ্টও কৰিবলগীয়া হয় আ সাঁতোৰ শিকিবলৈ অকণমান দ পানীও প্ৰয়োজন হয় বা বেছি দ হ'লেও কিন্তু হৈ থাকে কমেও একঁকাল পানীত অলপ ভুল পানী বা চৰিয়া পানী আমি সাঁতোৰটো তেনেধৰণৰ শিকিছিলোঁ মোৰ কেইজনমান লগৰীয়া লগতেই সাঁতোৰটো শিকিছিলোঁ যিহেতু সাঁতোৰ শিকিবলৈ হ'লে কাৰণ আমি কলহবোৰ সাজিছিলোঁ কলহবোৰ সাজি কলহবোৰত ধৰি ধৰি সাঁতুৰিবলৈ শিকিছিলোঁ বা কেতিয়াবা কল এডাল কাটি লওঁ অলপ দত গৈ কলডালত ধৰি অলপ সাঁতোৰ সাঁতুৰিবলৈ শিকোঁ বা সাঁতুৰিছিলোঁ এনেকৈ কৰোঁতে কৰোঁতে সাঁতোৰ শিকিলোঁ

প্ৰথমতে আমি সাঁতোৰ শিকিবলৈ যাওঁতে পানীক অলপ ভয় লাগে যিহেতু দ পানী হ'লতো অতি ভয় কাৰণ সাঁতুৰিব নাজানো শিকিবলৈ আহিছো হে সেয়েহে আমি প্ৰথম শিকোঁতে এডাল তেনেকুৱা উপঙী থকা কাঠেই হওক বা কলেই হওক তেনে এডখৰ পানীত উপঙাই লৈ সাঁতুৰিবলৈ শিকিব লাগে আৰু তেনেধৰণে শিকিলেই শিকিবলৈ সোনকালে পৰা যায় পানীত সাঁতোৰা বিশেষ নিয়ম নাই তথাপিও তেনেকেই তেনেধৰণে কল বা তেনেকৈ পাতলা কাঠত এডোখৰত লৈ সাঁতুৰিবলৈ সাঁতুৰিবলৈ শিকিব পাৰি এতিয়া বৰ্তমান পানীত সাঁতুৰিব জনালোকৰ ইমান ভয় নাই যিহেতু সাঁতুৰিব জানিলে পানী দ থাকিলেও ভয় নালাগে যিহেতু সাঁতুৰিব জানো যেতিয়া গতিকে সাঁতোৰা আগতেই প্ৰথম ভয় লাগে সাঁতুৰিবলৈ শিকাৰ পিছত পানীত ভয় তেনেধৰণে নালাগে যদিও অতি ডাঙৰ পানী হ'লেতো আৰু ভয়টো সকলোৰে লাগিব গতিকে পানী পানীক মানুহে ভয়ো কৰিব লাগে কাৰণ সাঁতুৰিব জানো বুলিলেই যে পানী ভয় নকৰিম তাৰ কোনো কথা নাই যিহেতু ডাঙৰ পানী হ'লেতো এনেও মনক ভয় লাগে যেনে মাথাউৰি কেতিয়াবা চিঙি দিয়ে পানী অতি মাত্ৰা হৈ যায় সাঁতুৰিব জনা লোকো হয়তো কেতিয়াবা বিপাঙত পৰি নিজৰ জীৱন ত্যাগ কৰিব লগা হয় সেয়েহে সাঁতুৰিবলৈ মানুহে শিকিলেও তেনেধৰণৰ কিছুমান অতি মাত্ৰা ভয়টোৰ জেগাত বা সাঁতোৰ ব নালাগে কেতিয়াবা হয়তো এক্সিডেণ্টলি আপোনাৰ সাঁতুৰিব লগা হ'লে সেইকাৰণে মানুহে শিকি থ শিকি থাকিব লাগে শিকি থ'ব লাগে সাঁতোৰা মানুহৰ যিহেতু সাঁতোৰ মানুহৰ এটা মানুহৰ জীৱনৰ অভিজ্ঞতা

সেয়েহে আমি সাঁতুৰিবলৈ পানীত ভয় কৰা কোনো প্ৰয়োজন নাই গতিকে সাঁতুৰিবলৈ শিকিবলৈ শিকাৰ পিছত পানী ভয় নালাগে আৰু মোৰ লগৰ যিকেইজন বন্ধুৱে মোক শিকাইছিল সেই বন্ধুকেইজন মোৰ বৰ প্ৰিয় আছিল তেওঁলোকে মোতকৈ অভিজ্ঞ আছিল মোৰ বয়স তেতিয়া দহ বছৰ যদিও তেওঁলোকৰ দুবছৰ চাৰি বছৰ মোতকৈ ডাঙৰ তেওঁলোকে আগৰ পৰা ভালকৈ সাঁতুৰিছিলে আৰু আমিও তেওঁ লগতেই তেওঁলোকৰ লগতেই শিকিবলৈ সাঁতুৰিবলৈ শিকিলোঁ গতিকে সাঁতোৰ জানি থোৱাটো ভাল যিহেতু নিজৰ জীৱনৰ মুক্তিপথ কাৰণ বানৰ কৱলত বহু মানুহ কক বকাই থকা দেখা গৈছে কিছুমান নিজৰ সাঁতুৰিব নজনা দুখত মৃত্যু হৈছে সেয়েহে সাঁতুৰিব মানুহে শিকি থোৱাটো খুব অতি প্ৰয়োজন বৰ্তমান বানৰ কোনো ভৰসা নাই কোন সময়ত বানৰ সৃষ্টি হয় ক'ব নোৱাৰি সেয়েহে মানুহে সাঁতুৰিবলৈ অভিজ্ঞতা মানুহৰ সাঁতোৰা এটা অভিজ্ঞতা থাকিব লাগে আমি বৰ্তমান দহ বছৰ বয়সৰ পৰা বৰ্তমান ষাঠি বছৰ বয়সলৈকে নদীত নদীত সাঁতোৰা সাঁতুৰিব লগা হৈ আছে বৰ্তমান

সেইকাৰণে আমি সাঁতুৰিবলৈ ভাল পাওঁ

গতিকে আমি আমাৰ জীৱনত সাঁতুৰিবলৈ সাঁতুৰি শিকি থোৱাটো হ'ল আমাৰ জীৱনত এটা ভাল কথা বানৰ পৰা বাচি থকা এটা উপায় বা তেনেধৰণৰ কেতিয়াবা ক'ৰবাত

ক'ৰবাত জানত সাঁতুৰিব লগা হ'ব পাৰে ক'ৰবাত আলহী খাবলৈ গ'লেও কেতিয়াবা বোলে জান এটা দলংখন আগত ভাগি থাকিল সেই দলঙৰ ওপৰেদিটো এতিয়া যাব নোৱাৰি যিহেতু পানীও ধৰক সাঁতুৰি যাব গ'লে আপোনাৰ ওচৰতে পাব তেতিয়া আপোনাৰ স সাঁতুৰি অভিজ্ঞতা থাকিলে আপুনি সাঁতুৰি পাৰ হৈ যাব পাৰিব যিহেতু নিজেও হয়তো সাঁতুৰিব পাৰিম এয়াই আছিল সাঁতোৰা অৰ্থ